মোৰ মানে সাঁতোৰাৰ সময়ত কেতিয়াবা এনেকুৱা অনুভৱ হয় যে পানীটো কিমান দ সেইটো নাজানিলে হয়তো কেতিয়াবা ডুবি যাম নেকি এনেকুৱাও অনুভৱ হয় বা সাঁতোৰাৰ সময়ত কেতিয়াবা উশাহ নিশাহ লওঁতে পানী মুখলৈ সোমাই যোৱা বা উশাহ নিশাহ ল'বলৈ কষ্ট পোৱা এনেকুৱাও কেতিয়াবা অনুভৱ হয় আমি কিন্তু সাঁতোৰ বাহিৰত গৈ পেলাই কিবা হেৰিয়াত শিকা নাছিলোঁ যেনেধৰণে আমি ঘৰৰ ওচৰতে ধৰক দ মাটি আছিলে খেতি কৰা তাত কেতিয়াবা পানী অধিক হৈ যায় আমি ঘৰৰ পৰিয়ালৰ লগত যেনে দাদা বাইদেউৰ লগত মাছ ধৰিবলৈ যাওঁ বা পথাৰত দাদাহঁতে হাল বায় তেতিয়াও আমি যাওঁ তেনেকৈ লাহে লাহে আমি তাৰমানে দ পথাৰবিলাকত যেতিয়া নামিবলৈ যাওঁ তেতিয়া আমি কেতিয়াবা পানীও খাই যাওঁ দ জেগাবিলাকত আৰু তেনেধৰণে ওচৰত যেতিয়া বেলেগ বেলেগ ল'ৰা ছোৱালীবিলাকে সাঁতুৰি থাকে আমাৰো তেতিয়া সাঁতুৰিবলৈ মন যায় আৰু সিহঁতক আমি সুধো যে কেনেকৈ তোমালোকে সাঁতোৰা আমাক তেতিয়া সিহঁতে কয় যে আপোনালোকে তুমি মানে ভৰি হাত মাৰা পানীটো ওপঙি পেলাই তেনেদৰে সাঁতোৰ শিকিব পাৰিবা কিন্তু সিহঁতকে দেখি আমি সাঁতুৰিবলৈ বিচাৰোঁ কিন্তু সাঁতুৰিব নোৱাৰোঁ লাহে লাহে লাহে লাহে দেখিলোঁ যে নিজে নিজে দেখোন পানীৰ ওপৰত ওপঙি পৰাৰ দৰে ধৰক হাত ভৰি মাৰি অকণমান যাব পাৰিছোঁ আৰু তেনেদৰে আমি সাঁতোৰ শিকিলোঁ আৰু এতিয়া লাহে লাহে গৈ পেলাই মই নিজেই ধৰক দ পুখুৰী এটা সাঁতুৰি ইপাৰ সিপাৰ হওঁ বা কেতিয়াবা বেছি ভাগৰ লগা যেন অনুভৱ কৰিলে কেতিয়াবা চিলনী সাঁতোৰ দিওঁ বা এনেকৈ তল পেট কৰি সাঁতোৰ দিয়া দুটা ভাগত সাঁতোৰ দিব পাৰোঁ আৰু এনেদৰে ধৰক ওচৰতে আমাৰ এখন ধনশিৰি নদী আছে কেতিয়াবা আমি মাছ ধৰিবলৈও যাওঁ মাছ ধৰিবলৈ যাওঁতেও আমাৰ সাঁতোৰৰ দৰকাৰ আৰু সেইকাৰণে আমি হয়তো সাঁতুৰি কেতিয়াবা ইপাৰৰপৰা সিপাৰলৈ যাবলগীয়াও হয় এই এনেদৰে আমি সাঁতোৰ শিকিছিলোঁ